অঁ হেল্ল' বাইদেউ মই এতিয়া মই কাৰণ এটাতে আপোনালে ফোন মাৰিলোঁ মোৰ বিজনেচ বিজনেছ এটা কৰিবলে আৰম্ভ কৰিম বুলি ভাবিছোঁ আপুনি মোক কেইটামান পইচা ধাৰলে দিব পাৰিব নেকি মই মোক মই এটা ফেক্টৰী ফেক্টৰী এটা খুলিছোঁ তাত মই আগতে পইচা কেইটামান দৰকাৰ হ'ল তাত অকণমান কম হৈছে মানে মোক চল্লিশ হাজাৰ মান টকা আপুনি ধাৰলে দিব পাৰিব নেকি আপুনি মোক চল্লিশ আপুনি মোক পাঁচ টকা সুদত দিব পাৰিব মই পাঁচ টকাতে বিচাৰিছোঁ বাৰু মই আপোনাৰ পৰা পাৰিবনে আপুনি ও মোক এতিয়া মোৰ দুদিনৰ পাছতেই দুদিন দুদিনৰ পাছতেই প্ৰয়োজন হৈছিলে আপুনি যদি মোক সিমানখিনি টকা দিব পাৰে মই মোৰ এমাহৰ পাছতে আপুনি মই পাঁচ টকা সুদৰ হাৰত আপোনাক পইচা ঘূৰাই দিম অঁ অঁ অঁ অঁ আপুনি মোৰ ইণ্টাৰেষ্টত মই মাহে মাহে আপোনাক সেইটো ইণ্টাৰেষ্টতে যিটো মই কৈছোঁ সেইটো ইণ্টাৰেষ্টতে আপোনাক মই ৰিটাৰ্ণ কৰিম বাৰু পইচাখিনি ও নাই নাই নাই ও নাই নাই মই ন অঁ অঁ অঁ অঁ ঠিক আছে মই মইতো বিজনেছ এটা আৰম্ভ কৰিছোঁ মই সেইখিনিতো সুবিধা পাম বুলিয়ে আৰম্ভ কৰিছোঁ সেইকাৰণে আপোনাক মই মই আপোনাক কেতিয়াও হেৰিত নকৰোঁ মই যিখিনি সুদত বিচাৰিছোঁ সেইখিনি সুদত আপোনাক মই ৰিটাৰ্ণ কৰিম বুলি আপোনাক কথা দিছোঁ ও ও ও ও ঠিক আছে মই মই যিটো তাৰিখত ল'ম আৰু সেইটো তাৰিখতে আপোনাক ৰিটাৰ্ণ কৰিম তেনেকে আপুনি বিচাৰে মই তেনেকেই দিম বাৰু অঁ অঁ ঠিক আছে আপুনি মোক দলিল এখনতে মই ছাইন কৰি দিম আপুনি যেনেকে বিচাৰে তেনেকে দিম কিন্তু মোৰ পইচাখিনি কিন্তু বহুত প্ৰয়োজন হৈছে যে আপুনি যেনেকে বিচাৰে মই তেনেকে আপোনাৰ পা ল'ম আৰু আপোনাক ৰিটাৰ্ণো কৰিম মাহৰ শেষত অঁ অঁ ও ও ঠিক আছে আপোনাৰ পৰা যে মই পইচাকেইটা পালোঁ আপোনাক মোক বহুত ধন্যবাদ আপোনাক ঠিক আছে দিয়ক এতিয়ালৈ ৰাখিছোঁ আৰু হ'ব হ'ব দিয়ক